অসমৰ বাহিৰলৈ প্ৰথমবাৰ যাওঁতে মনটো বহুত ভাল লাগিছিল কাৰণ মই ভ্ৰমণ কৰি বা নতুন ঠাই চাই ভাল পাওঁ আমাৰ লক্ষ্য স্থান আছিল কলিকতা কলিকতা চহৰত প্ৰথম পাওঁতে বহুত ভাল লাগিছিল আৰু তাৰ সাগৰৰ পাৰ চাই বহুত ভাল লাগিছিল তাৰ সাগৰৰ পানীত আমি গা ধুইছিলোঁ আৰু বহুত ফূৰ্তি কৰিছিলোঁ